বিদ্যুৎ যোগানটো আমাৰ গাঁৱত আজি পৰা মোৰ মনত পৰাৰ পৰা মানে ধৰি লওক আজি চাব্বিছ বছৰমান হৈছে মোৰ গাঁৱত বিদ্যুৎৰ যোগান পোৱা বিদ্যুৎ যোগান পোৱাৰ পিছত এতিয়া অত্যাধুনিক জীৱনত মানুহৰ জীৱনত বিদ্যুতৰ চাহিদা আছে বিজুলিৰ কাৰণ আগৰ দিনৰ তুলনাত আগৰ দিনত দিপ দিপচাকি কেৰাচিন তেলৰ চাকিতেই ল'ৰা ছোৱালী পঢ়িছিলে নাহৰৰ গুটিটো জলাইয়েই মানুহে কিতাপ পঢ়িছিলে এইবিলাক তেতিয়াৰ দিনটো আছিলে বেলেগ আৰু আজি হৈছে আজি বৈদ্যুতিক আজি যিটো ডিজিটেল ই যুগ পৃথিৱীখন আজি এখন হাত এখন মানে সৰু এটা হাতৰ মুঠিতেই পৃথিৱীখন হৈছে গতিকে আজি যুগত হেৰি কৰিবলৈ হ'লে বিদ্যুৎ লাগিবই শক্তি গোটেই শক্তিয়ে আজি আমাৰ পৃথিৱীখন চলাই আছে বিদ্যুৎ শক্তি নাথাকিলে একো কাম নহ'ব পৃথিৱীত গতিকে জীৱন সলনি হৈছে এতিয়া মানুহৰ আগতে বিচনী লৈপেনে বি বিচিব লগীয়া লাগে পাটিত পৰিপেনে হে

সাধুকথা শুনো সেইবিলাক দিন ভালেই আছিলে অৱশ্যে অনুভৱৰ দিনবিলাক আজিকালি এইবিলাক দিন আজিকালি ল'ৰা ছোৱালীয়েতো পোৱা নাই অনুভৱবিলাক খুব স্বৰ্গীয় ভাল অনুভৱ আছিলে সেইবিলাক চোতালত বিচনীয়ে বিচি থাকে পাটিত পৰি আমি ওপৰলৈ চাইপেনি জোনবাই বেজি এটি দিয়া বুলি সেইবিলাক হোৱা সাধুকথা কয় এইবিলাক আছিলে দিন তাৰপিছতে বিদ্যুতে বিজুলীবাতি যেতিয়াৰ পৰা আহিলে মানুহৰ জীৱনত পৰিবৰ্তন আহিল মানুহে এতিয়া অকণমান সময় কাৰেণ্টটো ল'ড শ্বে'ড কৰিলে মানুহে ততেই নাপায় এঘণ্টা কাটি দিলে মানুহৰ অৱস্থা বেয়া হৈ যায় কাৰণ এতিয়া কাৰেণ্ট বিদ্যুৎ মোবাইল সকলো ইলেক্ট্ৰনিছ সামগ্ৰীয়ে মানুহৰ জীৱনটোক প্ৰভাৱান্বিত কৰিছে মোবাইল নহ'লে যেনেকৈ মানুহৰ জীৱনটো অচল হৈ গৈছে এক মিনিটৰ কাৰণে মানুহৰ জীৱন নচলে মোবাইল নাথাকিলে গতিকে ইলেক্ট্ৰনিকছ গুডবিলকা গুডছ লাগিবই আৰু এইবিলাক মানুহৰ এছেঞ্চিয়েল বস্তু হৈ গৈছে আজি মোবাইলটো আজি ফেনখন আজি টি ভিটো প্ৰতিটো বস্তুৱে আজি গণমাধ্যমৰ বস্তু টি ভিটো আজি নাথাকিলেও মানুহে দেশ বিদেশৰ খবৰ নাপাব দেশখনৰ খবৰ নাপাব পৃথিৱীত কি হৈছে মোবাইল ইণ্টাৰনেট নাথাকিলে আজি পৃথিৱীখনতো অচল হৈ যাব ন পৃথিৱীৰ তলতকৈ পৃথিৱীৰ ওপৰত আকাশত বেছি এতিয়া কমিউনিকেশ্যন ছিষ্টেম আমি তলতকৈ ওপৰখন বেছি ছেটেলাইট ছিষ্টেম হৈ গৈছে বৈদ্যুতিক ছেটেলাইট এইবিলাক সেইটো কাৰণে মানুহৰ জীৱন পৰিবৰ্তন হৈছে বিদ্যুৎ সংযোগ যেতিয়া নাছিল তেতিয়া তেনেকৈ জীৱন চলিছিলে নাহৰ গুটি জলাই কেৰাচিন তেলৰ ঢিপচাকিত তেতিয়াও ভাল ভাল আই এছ অফিচাৰ এ চি এছ প্ৰাশাসনীয় বিষয়া ওলাইছিলে ডাক্টৰ ইঞ্জিনিয়াৰ ওলাইছিলে ভাল ভাল মানুহ ওলাইছিলে কবি সাহিত্যিক হৈছিলে আগৰ ডাঙৰ ডাঙৰ বৰেণ্য মানুহবিলাক তেনেকৈ পঢ়িছিলে এতিয়া বিদ্যুতে মানুহৰ জীৱনলৈ পৰিবৰ্তন আনি মানুহবিলাক মেটেলিষ্টিক হৈ গৈছে আজিকালি এচি লাগে মানুহে গৰমত এচিত থাকিব লাগে যাৰ আৰ্থ অৰ্থ অৰ্থিকভাৱে যিবিলাক স্বচ্ছল মানুহ টকা পইচা থকা মানুহে এচিৰ ভিতৰত থাকে আও আৰু টকা পইচা নথকা দুখীয়া মানুহবিলাকে এতিয়াও বিচনী চিচনী এনেকৈ লৈ আৰু প্ৰাকৃতিকভাৱে মানুহ জীয়াই থাকিবলৈ চেষ্টা কৰিছে এইটো প্ৰাকৃতিকভাৱে জীয়াই থাকিবলৈ চেষ্টা কৰাটো ভাল মানুহে পৃথিৱীৰ ক্লাইমেটৰ লগত পৃথিৱীৰ জলবায়ু লগত পৃথিৱীৰ পৰিৱেশৰ লগত মানুহে ফেচ কৰিব লাগিব তাৰ লগত জীয়াই থাকিব কাৰণে চেষ্টা কৰা কৰা কা কৰিব লাগিব তেতিয়াহে মানৱ সভ্যতাটো জীয়াই থাকিব পৃথিৱীলৈ অকল যে বিদ্যুতৰ বিদ্যুতৰ চাহিদা ইণ্টাৰনেটৰ চাহিদা এচি এইবিলাকৰ মাজত থাকিলে মানুহ মই ভবাত মানুহ লালুকিৰ দৰে হৈ যাব মানে লালুকি যেনেকৈ ভৰি কিটা চিঞা ওপৰলৈ ডাঙৰ হৈ যায় মানুহ লালুকি টাইপ হৈ যাব এই উপকৰণবিলাকে গতিকে মানুহৰ জীৱন সলনি হৈছে আ মানুহবিলাক আজিকালি ডিপ্ৰেশ্যন হাই প্ৰেছাৰ মানুহৰ ইউৰিক এচিড মানুহৰ বিভিন্ন বেমাৰ আজাৰ হৈছে এইবিলাকৰ পৰা এই ইণ্টাৰনেট মোবাইল এইবিলাকে মানুহক ডিপ্ৰেশ্যন মানুহক ফ্রাছট্ৰেশ্যনত ভোগাইছে সেইকাৰণে আজিকালি ল'ৰা ছোৱালীয়ে আই আই টি পঢ়ি থকা ল'ৰা ছোৱালীয়েও আজিকালি ঘপককৈ ছুইচাইড কৰি দিছে পেছাৰ সহ্য কৰিব নোৱাৰে এইবিলাক হৈছে চব বৈদ্যুতিক উপকৰণৰ কাৰণে ইণ্টাৰনেট মানুহবিলাকে উজু পৃথিৱীখন উজু কৰি পেলাইছে এইটো কাৰণে মানুহৰ এইটো অৱস্থা হৈছে এই আগৰ দিনত ভালেই আছিলে তেতিয়াৰ দিনত মানে কি মানুহবিলাক নেচাৰেল আছিলে প্ৰকৃতিৰ লগত মানুহ সং সংস্পৰ্শ হৈ জীয়াই আছিলে গছ নাকাটিছিলে মানুহে বিল মাটি য'ত ত'ত পুখুৰী নাখান্দিছিলে পৃথিৱীখনক বসুমতিক অত্যাচাৰ নকৰিছিলে তেতিয়া মানুহবিলাক ভালকৈ জীয়াই আছিলে মানুহবিলাকে বুঢ়া বয়সলৈকে চকুৰে দেখিছিলে চুলি নপকিছিলে এতিয়া সৰু সৰু ল'ৰা ছোৱালী চশমা পিন্ধিবলগীয়া হয় চুলি পকিছে গতিকে বিদ্যুতে মানুহক পৰিবৰ্তন কৰিছে যদিও মানুহবিলাকক মানুহৰ মানসিকতা বা মানুহৰ স্বাস্থ্য কাৰণে বৰ বেছি নেচাৰেল হেৰিটো নাই মানে আগৰ নিচিনা কিন্তু পৰিবৰ্তন হৈছে মানুহৰ জীৱনটোত ধৰক এতিয়া পৰিবৰ্তনশীল জীৱনত মানুহে সকলো আকোৱালী ল'ব লাগিব সেইটোৱে মোৰ অনুভৱখিনি এইখিনিয়ে আৰু মোৰ ধন্যবাদ